মই অনলাইনত এখন ফেন কিনিছিলোঁ ছয়মাহৰ ভিতৰত এইখন বেয়া হৈ গ'ল দোকানত দেখাওঁতে দোকানীয়ে ক'লে কিনাতকৈও ভাল কৰা দাম বেছি হ'ব মই ফেনখন ভাল নকৰিলোঁ